হয় এই অসম প্ৰকাশনত লাগিছেনে মই মৰাণৰ পৰা ক'লোঁ হয় বাইদেউ একচুৱেলী মোক এখন কিতাপৰ প্ৰয়োজন হৈছিলে বকুল ফুলৰ দৰে তাকে মই সেই হয় হয় হয়

থ্ৰী হাণ্ড্ৰেড ন এক্সট্ৰা চাৰ্জো পৰিব নি অঁ আচ্ছা আচ্ছা ডেলিভাৰী চাৰ্জ লোৱা হ'ব মানে

এতিয়া মানে এভেইলেবল এভেইলেবল নাই মানে অঁ অঁ আচ্ছা আচ্ছা হয় মই এতিয়া কাৰণে প্ৰি বুক কৰিব পাৰিম মানে সেই কিতাপখনৰ কাৰণে অঁ পাৰিলে আপুনি

নিশ্চয় ধন্যবাদ দিয়ক ঠিক আছে